আগৰ দিনত পশুপালন কৰোঁতে আমি বহুতখিনিয়ে কষ্ট অন্যমানৰ সহযোগলৈ কৰিবলগীয়া হৈছিলে ক'লেনো আগত হাবি আছিলে নহয় জেগাবোৰ আজিকালিহে এতিয়া জেগা যুগলীবোৰ মুকলি হ'ল সেই হাবি থাকোঁতে তেতিয়া ওচৰতে বাঘ থাকে ক'বই নোৱাৰোঁ গোহালিৰ পৰা গৰু লৈ যায় গঁৰালৰ পৰা ছাগলী লৈ যায় হেপা আহি হাঁহ লৈ যায় কুকুৰা লৈ যায় এনেকুৱাবিলাক হওঁতে আমি সেই মানুহ চানুহ মাতি আনি আমি সেই ভঙা টীং জুই কাঁহী বাটি হুলস্থূলীয়া পৰিৱেশ এটা আমাক কৰিবলগীয়া হৈছিলে আৰু সেইখিনি আমি মানুহ এটা বা দুটা মানুহেতো নোৱাৰো সৰহ মানুহ আমি এক খিনিমান গোট খাই ঢেৰ মানে জুই লগাব লাগে ঢেৰ একদম ভঙা টিং ভঙা বাতি তেনেকুৱাবিলাক আমি বজাই হুলস্থূল কৰিব লাগে হাই উৰুমি কৰিব লাগে তেনেকুৱাকৈ আমি কৰিবলগীয়া হৈছিলে আৰু সেইখিনি আজিকালিহে এতিয়া আলি পদূলিবোৰ হৈ জেগা যুগলীবোৰ অকণমান মুকলি হোৱাৰ কাৰণে সেইবিলাক বাৰু এতিয়া অলপমান কমিছে হ'লেও মানে আছে ঠায়ে ঠায়ে বাগানবিলাকত কেতিয়াবা সেই চৰিবলৈ গ'লে গৰু নাহে নাপাওঁ দুদিন তিনিদিনৰ পিছত গোন্ধোৱা পাছত গৈ পাওঁ সেইটো বাঘে খায় কোনে কুকুৰা খাই নে কিবা এটা কৰি শিয়ালে খায় হাঁহ কুকুৰাবোৰ তেনেকৈ বিচাৰি নাপালে এতিয়াও আছে ঠায়ে ঠায়ে বাগান য'ত আছে খালি এতিয়া আগতকৈ বাৰু অলপমান এতিয়া কমিছে এতিয়া অকণমান সেই আগতকৈ আগতেতো আৰু মানুহ আমি গা গোটেই গাঁৱৰ মানুহে গোট খাই আমি মিটিং দি আজি এনেকৈ এইডখৰ ৰখিম আমুকত বাঘ খালে বাঘে গৰু খালে ম'হ নিলে ছাগলী নিলে তেনেকুৱাখিনি আমি মিটিং দি দি মানুহ গোট খাই খাই সেইখিনি কাম কৰিবলগীয়া হৈছিলে একদম ডাঙৰ ডাঙৰ জুই লগাব লাগে তেতিয়াতো কেৰাচিন তেল আছিলে কেৰাচিন তেলে ভূটা বুলি কয় যে চুঙাত ভৰাই তেল একদম একদম ঢেৰ মানুহৰ হাতে হাতে জুই লগাই লগাই যাবলগীয়া হয় তেতিয়া বাঘ পলাই সেইবিলাক আমি কৰিবলগীয়া হৈছিলে আৰু এতিয়া আৰু বাৰু গাড়ী ঘোৰা হ'ল আলিয়ে পলিয়ে গাড়ী ঘোৰা যায় গাড়ী ভয়তো পলায় বা আৰু আলি পদূলিবোৰ ডাঙৰ হৈছে এতিয়াও ঠায়ে ঠায়ে সেই ফ'ৰ লাইনো হৈছে টু লাইন হৈছে এনেকুৱাবোৰ কৰি কৰি ঠাইবোৰ মুকলি হোৱাত বাঘ গৰুবোৰ অকণমান কমিছে আগতকৈ বাগানবোৰৰ জেগাতহে মানে বাঘে পোৱা এতিয়া পাওঁ এই বাগানলেখীয়া জেগাবোৰত বৈ বাঘৰ হেৰিটো পোৱা নাই কেতিয়াবা এই বান্দৰ চান্দৰ সেনেকুৱাবিলাকহে এতিয়া বেছি হৈছে বাঘ আৰু হেপা সকলিবোৰ অকণমান কমিছে আগতকৈ আৰু আজিকালি মানুহ টেঙৰ হৈছে গঁৰাল ছৰালবোৰ সেই পকা চকা কৰি মানুহ উন্নত হৈছে তেনেকৈ বনাইছে হেপাহে ব হাঁহ কুকুৰা নিব নিয়াটো অলপমান কমিছে ছাগলী তাগলীবোৰ অকণমান আজিকালি মানুহবোৰ অকণমান জনা হৈছে সেইবিলাক কৰিবলগীয়া হৈছে কাৰিকৰী বিদ্যাবোৰৰ পৰা অকণমান মুক্তি পোৱা হৈছে আৰু